অঁ ক অঁ দোকানতে আছোঁ অঁ কি চিমেণ্ট ডালমিয়া আছে তাপা লাফাৰ্জ আছে আছে ষ্টাৰ আছে অঁ ষ্টাৰ চাৰিশ আশী টকা ডালমিয়া পাঁচশ বিছ টকা লাফাৰ্জ ছশ টকা

ঘৰৰ কাৰণেতো চবতকৈ ভাল লাফাৰ্জেই কিন্তু এভাৰেজ হিচাপে ডালমিয়াটো ভাল আৰু লাফাৰ্জ ছশ টকা বেচি আছোঁ কম কিমান দিম কিবা এটা পাঁচ টকা এটা কমাই দিব পাৰিম আৰু উপায় নাই এতিয়া মালৰ দাম বাঢ়িছে আৰু অঁ ছশ চাৰে পাঁচশকৈ নহ'ব এইটো কিনা ৰেটেই নাই চাৰে পাঁচশ নাই পাঁচশ নব্বৈ টকাকৈ লাষ্ট দিব পাৰিম আৰু ডালমিয়াটো পাঁচশ দহ লাষ্ট

ঠিক আছে অঁ টমটম আছে নহয় টমটমত পঠাই দিম

ঠিক আছে হ'ব অঁ অঁ ঠিক আছে